মই নৃত্যৰ ওপৰত দুটামান কথা ক'ম নৃত্য মোৰ খুব ভাল লাগে যিহেতু মই মাজুলীৰ ছোৱালী মই নাচি ভাল পাওঁ বিহু নাচ ভাল পাওঁ সত্ৰীয়া নৃত্য কৰি ভাল পাওঁ বিহু সাধাৰণতে অসমীয়া মানুহৰ বাপতি সাহোন বিশেষকৈ মাজুলীত সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মই সত্ৰীয়া নৃত্য কৰিও ভাল পাওঁ সত্ৰীয়া নৃত্য হ'ল মহ মাজুলীত যিমানকেইখন সত্ৰ আছে প্ৰত্যেকটো সত্ৰ প্ৰত্যেকখন সত্ৰৰে সত্ৰীয়া নৃত্য অলপ পৰিৱৰ্তন আৰু বিহু তেনেকৈ ঠিক বা অসমীয়া জাতিৰ বাপতিসাহোন অসমীয়া জাতিৰ বাপতিসাহোন বিহু এই কাৰণেই বিহু নহ'লে অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰে বিশেষকৈ বিহু তিনিটা বহাগ বিহু আৰু মাঘৰ বিহু আৰু কাতি বিহু বহাগ বিহুটোৱে আমি অসমীয়া মানুহৰ কাৰণে অতি মৰম লগা বিহু বহাগ বিহুত মানুহৰ ঘৰে ঘৰে গৈ গৃহস্থৰ মংগলৰ কাৰণে জয়ধ্বনি দি গৃহস্থ বিহু আদৰণি জনাই ঠিক তেনেকৈ গছৰ তলত মুকলি বিহু উত্থাপন কৰা হয় হুঁচৰি গাই বিহুৱতীসকলে বিহু নাচে আৰু বিহু নাচ আৰম্ভ কৰে আজিকালি বিহুটো মঞ্চলৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে য'ত নেকি অলপ অপভ্ৰংশ হ'বলৈ ধৰিছে সেইকাৰণে বিহু আমি অসমীয়া মানুহৰ বাপতিসাহোন হিচাপে বিহুক আমি ধৰি ৰখাটো উচিত যিহেতু বৰ্তমান সময়ত বিহুটো এটা বাহিৰা ৰাজ্যলৈও নিবলগীয়া হৈছে বিশেষকৈ হায়দৰাবাদৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি আমাৰ অসমীয়া বিহু নৃত্য আমি দেখা পাইছোঁ সেইটো কাৰণে আমি অসমীয়া জাতিয়ে বিহু বোলা শব্দটো অলপ অতি মৰমৰ চকুৰে চাব লাগে বিহু বোলা শব্দটো এনেকুৱাই হ'ব লাগে যে ভৰযৌৱন অৱস্থাত বিহু নৃত্য কৰি সাধাৰণতে বিহুৱতীবিলাকে কৰি ভাল পায় আৰু মানুহে বিহু কৰিলে মানুহৰ শৰীৰ চৰ্চাও হয় বিহু নাচটো এটা শৰীৰ চৰ্চা আধ্যাত্মিকতাও ইয়াত প্ৰৱেশ কৰে বিহু বুলিলে অসমীয়া ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে গাত উঠলি উঠে বৰ লুইতৰ পাৰত বিশাল ব্ৰহ্মপুত্ৰৰ কাষত এইটো কা বিহু আগৰ দিনত মানুহবিলাকে কহুৱাৰ কাণে কাণে বিহু নাচ কৰিছিলে ঢোল বজাই ঢুলীয়াই পেঁপা বজায় গগনা বজায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো বিহু এনেদৰে উত্থাপন কৰা আমি দেখা পাওঁ অসমীয়া মানুহৰ বিহু নহ'লে জীয়াই থকাটো বৰ টান সেইটো কাৰণেই আমি বিহু উৎসৱ খুব ভা ভালদৰে পালন কৰিব লাগে যাৰ কাৰণেই আমি সাত বিহু পালন কৰিব লাগে আৰু এই হাত বিহুতেই শেষৰ দিনাখন আমি গছৰ বৰগছত গামোচা বান্ধি বিহু বিদায় দিয়া হয় আৰু বিহু নৃত্য কৰিলে মানুহৰ মন প্ৰাণ উঠলি উঠে ঠিক তেনেদৰে সত্ৰীয়া নৃত্যটো মানুহৰ শৰীৰ চৰ্চা আধ্যাত্মিকতাৰ প্ৰবাহ প্ৰভাৱ নপৰাকৈ নাথাকে সত্ৰীয়া নৃত্য কৰিলে মানুহৰ যিখিনি মানুহৰ দেহ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে শৰীৰ চৰ্চা ব্যায়াম সেইবিলাকো সত্ৰীয়া নৃত্যৰ ওপৰতে মানুহৰ মনত এটা ধুনীয়া প্ৰভাৱ আধ্যাত্মিকতাৰ প্ৰভাৱ পৰে